আমি অসমীয়া সাংস্কৃতিক অনুষ্ঠানবিলাক সংৰক্ষণ কৰিবলৈ সদায় সকলো সজাগ হৈ থাকিব লাগিব আৰু সকলো অসমীয়া যাতে আমি সেই সাংস্কৃতিক অনুষ্ঠানবিলাক ভালদৰে পালন কৰি যাব পাৰোঁ তাৰ প্ৰতি সকলো সজাগ হৈ আগবাঢ়ি আহিব লাগিব আমি যেনেকৈ বিহু হওক আমাৰ অসমীয়াৰ সকলো অনুষ্ঠান হওক আমি বিহু ফাংচন বা আমাৰ বিহুমেলাসমূহ মানে জেংবিহু বিহুৰ সকলো অনুষ্ঠান আমি সকলোৱে যেন প্ৰতিখন গাঁও বা প্ৰতিখন ঠাইতে আমি পালন কৰি যাই যাব পাৰোঁ আৰু তেনেকৈ কৰিলেহে আমাৰ অসমীয়া সাংস্কৃতিক ঐতিহ্য সংৰক্ষত সংৰক্ষণ কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগে